হেল্ল' যাবি নেকি আজি তালৈ জয়সাগৰ পাৰলৈ হ'ব দে বাইকখন উলিয়াই আনিবি আৰু পইচানো কি আৰু অঁ যাম চাৰিটা পাঁচটামানত

নাই সিহঁতক জনাব লাগিব সিহঁতলৈ ফোন কৰিব লাগিব নাই খোৱা এই মানুহ মৰিলে লঘোণ হৈ আছে নহয়

জয়দৌল তাতে জয়দৌল চাম তাৰপৰা জয় জয়সাগৰ পুখুৰীটো চাম আৰু অলপ অলপ খোজকাঢ়িব লাগিব অঁ বহুদিন খোজো কঢ়া নাই তাৰপিছতে অলপ অলপ বহিব লাগিব

বগা চাৰ্টটোকে পিন্ধি যাব লাগিব তই কি পিন্ধি যাবি হ'ব হ'ব ল'বি ল'বি

অঁ বাইকখন উলিয়াবি খালী

এতিয়া কি তাত গৈ খাবিগৈ কি এতিয়া

অঁ হ মই ময়োতো এইবোৰ হেৰি মৰা খাবই নোৱাৰোঁ তেল চেল মৰা কিবা কিবি চাহ তাহ খাম অঁ অঁ ছোৱালী তোৱালী ওলাব চাব লাগিব হা সেইকাৰণে ওলাইছোঁ আজি এনেই বন্ধ বাৰ নহ্

অঁ হ'ব হ'ব দে অঁ অঁ ওলাবি